অ হেল্ল' অ হয় হয় কোনে কৈছিলা অ ভাগ্যশ্ৰী কোৱা কোৱা অ এতিয়া ফ্ৰি আছোঁ কোৱাচোন হয় হয় অ ঠিক আছে মই তোমাক এনে থূলমুলকৈ এটা আভাস দি দিছোঁ তুমি ভালকৈ ভালকৈ বনাই পেলাই লিখি দিবা আৰু দেই

অ আহোম এনেকৈ লিখিবা প্ৰথম আহোমসকল মানে কিমান চনত আহিছিলে তাৰপিছত আৰু তেওঁলোকে কি প্ৰথমে ব্ৰহ্মপুত্ৰ উপত্যকাত অৱস্থিত এখন মধ্যযুগীয় ৰাজ্য আছিল ই প্ৰায় কিমান বছৰ ৰাজত্ব কৰিছিল ছশ বছৰ নিজৰ সাৰ্বভৌমত্ব বজাই ৰাখিছিল আৰু উত্তৰ পূৱ ভাৰতৰ মোগলৰ শাসন বিস্তাৰত বাধা দিছিলে তেওঁলোকে হয় নাই অ তেওঁলোকে চুতীয়া ৰাজ্যৰ লগতো লাগিছিলে কছাৰী ৰজ্যতো লাগিছিলে এ তেনেদৰে সকলো অসমৰ থকা থলুৱা ৰাজ্যৰ লগত যুদ্ধ লাগি তেওঁলোকে জয়লাভ কৰিছিলে আৰু নিজৰ শাসনটো বজাই ৰাখিছিলে তাৰপিছত আহোমৰ প্ৰথম ৰজাজনৰ নাম তেনেকে লিখি কেনেদৰে ৰাজত্ব কৰি সফলো সকলো ৰাজ্যক কেনেদৰে নিজৰ দখললৈ আনি লাষ্টত কেনেদৰে আহোম সাম্ৰাজ্য ধ্বংশ হ'ল বা পতনলৈ গতি কৰিছিল এনেধৰণৰ তুমি এইবোৰকে তুমি বনাই বনাই তুমি ধুনীয়াকৈ লিখি দিবা আৰু অ অ অ ঠিক আছে দিয়া অ